পুৰস্কাৰ প্ৰাপ্ত হ'বলগীয়াকে মই শিপিনী নহয় মই তাঁতৰ ক্ষেত্ৰত এবাৰ শিকিবলে চে চেষ্টাহে কৰিছিলোঁ মানে বহুত সমস্যাৰ সন্মুখীন হ'লোঁ ভাবিলোঁ এতিয়া ছোৱালীকিজনী পঢ়া শুনাৰ পৰা উঠিছে মই সিহঁতকো শিকোৱা হ'ব ময়ো নিজে শিকিম এই বুলি তাত এখন লগালোঁ মেখেলা লগালোঁ পাঁচখননে ছখন আছিলে তাৰপিছত ওচৰৰ মানুহ এগৰাকীয়ে চব সহায় কৰি দিলে লগালোঁ কিন্তু অৱশেষত কি হ'ল তাত নোলায়হে নোলায় ইদিনা সূতা ছিগে সিদিনা ইটো হয় সিটো হয় তাৰপিছত এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল যে তাঁত যুটি মানে কি হ'ল এই ওচৰৰে গাঁও এখনৰ মানুহ এগৰাকীয়ে নি মানে বৈ দিবলগীয়া হ'ল গতিকে মানে তাঁত এযুটি শিকাটো ইমান সহজ নহয় ঊল চুলবিলাক যেনেকুৱাকে পৰা যায় শলা সেইবিলাক হাতৰ হেৰিখিনি তাঁত এযুটি শিকিবলে বহুত জটিল এখন তাঁতত বহুতেই সঁজুলি থাকে আৰু বহুতো স সঁজুলিবিলাকৰ সঁচাকেই বৈশিষ্ট্য আছে আৰু মানে কামো ভিন্ন ধৰণৰ অকমান মানে বিঘিনি হ'লে বৰ তোলা হেৰিটো যদি অকমান গণ্ডগোল হয় বৰ দুবাতিত যদি গণ্ডগোল হয় তেতিয়াও সমস্যাৰ উদ্ভৱ হয় গোটেই তাঁতখনেই খেলিমেলি লাগি যাব গতিকে মানে সঁচাকে তাঁত বোৱাটো কিন্তু কিন্তু ঊলৰ নিচিনা সহজ কাম নহয় মোৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল প্ৰথমবাৰতে মই ইমান ডাঙৰ হেৰিটো ল'ব নালাগিছিলে পাঁচ ছখনকে মেখেলা লগাবলগীয়া হ'ল লগাই দিছিলোঁ তাৰ ফলত কি হ'ল কোনো কিবাকিবি খেলিমেলিয়ে হ'ল নে কিয়েই হ'ল নেজানো অৱশেষত কি হ'ল তাঁতখিনিৰ মানে বিজুতি ঘটিলে বিজুতি ঘটাৰ কাৰণে ওচৰৰ ঘৰ এখন গাঁৱৰ আমাৰ এখেতৰ বন্ধুয়েকৰ পত্নীয়েহে মানে তাঁত যুটি কমপ্লিট কৰি দিলে গতিকে মানে ভাল শিক শিপিনী হ'বলে হ'লে ভাল মানে প্ৰশিক্ষণৰো দৰকাৰ দেই এই ক্ষেত্ৰত প্ৰশিক্ষণৰ অতি প্ৰয়োজন আছে মোৰ ক্ষেত্ৰতো এই তেনেই সমস্যা সমস্যাৰ উদ্ভৱ হৈছিল মই তেতিয়া ভাবিছিলোঁ যদি মই ভালদৰে ঘৰতে শিকি আহিলোহেঁতেন এতিয়া এই মানে এই বৈবাহিক জীৱনত এই ক্ষেত্ৰত মানে হেৰি বিপাঙত পৰিবলগীয়া নহয় সেয়েহে মই মানে চিলাই তিলাইৰ ক্ষেত্ৰত তেনেকে পুৰস্কাৰ প্ৰাপ্ত হ'ব পৰা যোগ্য নহয় কিন্তু মোৰ সময়ে যিখিনি এগৰাকী নিবনুৱা হিচাপে ঘৰত বহি থাকোঁতে যিখিনি মানে মানুহৰ অশান্তি লাগে সেই অশান্তিটো সৃষ্টি নোহোৱাকে টাইম পাছ কৰিবৰ কাৰণে মোৰ যিখিনি হাতৰ কাম সেইখিনিয়ে মানে ভালকে কৰোঁ আৰু এই তাঁতৰ ক্ষেত্ৰত কিন্তু মোৰ অলপমান সিমান সম্পূৰ্ণ মোৰ নহ'লে শিকিবলে ইচ্ছা আছে এতিয়াও আছে উইভিং চুইভিং আজিকালিতো যন্ত্ৰৰ যুগত কিমান সহজতে যিকোনো কাম মানে বোৱা কটা কৰিব পাৰি আৰু যিবিলাক মানুহৰ ঘৰততো বো ছোৱালীবিলাক ছোৱালীৰ সংখ্যা সৰহ হ'লে আজিকালি ইমান আধুনিক যুগত যথেষ্ট কাপোৰ কানিৰ প্ৰয়োজন আৰু বয়ন শিল্পইও যথেষ্ট এতিয়া বিশ্বৰ দৰবাৰত ঠাই ল'বলৈ সক্ষম হৈছে গতিকে এনে ক্ষেত্ৰত কিন্তু তাত বোৱাটো মই শিকাৰ ইচ্ছা কৰোঁ নকৰাও নহয় কিন্তু অসমীয়া গামোচা খনে আজি বিশ্বৰ দৰবাৰত মানে সন্মান পাইছে এজন অসমীয়া মানুহ যদি বাহিৰৰ দেশতো যায় আমেৰিকালৈও যায় তেওঁৰ স্বীকৃতি হিচাপে তেওঁ গামোচাখন সদায় মানুহে জানে আৰু এখন গামোচা থাকিলে মানুহে জানিব যে তেওঁ এজন অসমীয়া গতিকে অসমীয়া গামোচাখনৰ লগতে সাজ পোছাকে আজি বিশ্বৰ দৰবাৰত স্থান পাইছে গতিকে এনে ক্ষেত্ৰত শিপিনীসকল সঁচাকে আমাৰ প্ৰয়োজনো আৰু আমিও শিকি শিকিবলে এইক্ষেত্ৰত আগ্ৰহ কৰোঁ আজিলৈকে বাৰু মোৰ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাই